অঁ চেতিয়া ইলেক্ট্ৰিচিয়ান হয় নে মই আপোনাৰ মন্টুৱে কৈছো কমাৰবন্ধাৰ পৰা মানে মোৰ ঘৰটো আগতে কেঁচা আছিল কেঁচা ঘৰ আছিল এতিয়া নতুনকৈ ঘৰ এটা লৈছো আৰু তাত মানে মোক কাৰেন্টৰ কাম কৰি দিব লাগিছিল মই সকলো বস্তু আনি থোৱা আছে বাৰু প্ৰায় কিছুমান আনি থোৱাই আছে আৰু দুটামান কমি আছে আপুনি পাৰিবনে মোক এই কেইদিনতেই লাগেই যিহে গৰম পৰিছে থাকিবই পৰা নাই এ চি ফেন চব আনি থোৱা আছে অঁ তাৰ পিছত হ'ব হ'ব পাৰিলে এবাৰ আহি চাই যাবচোন মোৰ বস্তুবোৰ মানে ঠিকে আছে নে নাই মানে হিচাপ লি দেখিবলৈ ভাল হয় আৰু নাই মই নটা বজাৰ পিছত ঘৰত নাথাকো আৰু মই ডিউটিত যাম নটা বজাৰ আগত আহিব অঁ নহ'লে নটা বজাত নটা বজাৰ পিছত নোৱাৰিলে নহলে মানে চাৰিটা বজাৰ পিছত আহিলেও হ'ব

অঁ আগবেলা নটা বজাৰ আগত গুচি আহিলে ভাল হয় আৰু অঁ হিচাপটো দি থৈ যাব অঁ অঁ প্ৰায় আনি থোৱাই আছে বাৰু এ চি এ চি ফেন প্ৰায়ে আনি থোৱাই আছে অঁ অঁ ৱাইৰ কম কমিবও পাৰে মানে চাবলৈ হ'ব ঠিক আছে অঁ কাইলে নটা বজাৰ আগত আহি যাব পিছে ঠিক আছে অঁ হ'ব অঁ কমাৰবন্ধা ঠিক আছে ঠিক আছে অঁ